বৰ্তমান সময়ত ল'ৰা ছোৱালীৰ প্ৰাইভেট টিউশ্যন এক ব্যৱস্থা নিজৰে আৰু এই ব্যৱস্থাই ল'ৰা ছোৱালীক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰি আহিছে প্ৰত্যেকখন স্কুলতে ল'ৰা ছোৱালীয়ে শিক্ষাৰ ল'ম বুলি যায় যদিও কিছুমান স্কুলত শিক্ষা প্ৰদান কৰা যোনবিলাক পদ্ধতি সেই পদ্ধতি ভাল আৰু কিছুমান স্কুলৰ শিক্ষা প্ৰদান পদ্ধতি খুব দুৰ্বল এই কিছুমান আমি মেট্ৰিকৰ ক্ষেত্ৰতে দেখা পাওঁ যে কিছুমান স্কুলৰ ৰিজাল্ট খুব ভাল হয় আৰু কিছুমান স্কুলৰ ৰিজাল্ট একেবাৰেই বেয়া বুলি ক'ব পাৰি সেয়েহে প্ৰাইভেট টিউচন বিশেষ প্ৰয়োজনীয়তা বুলিয়েই মই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ভাবোঁ কাৰণ স্কুল এখনত শিক্ষা প্ৰদানৰ যিখিনি পদ্ধতি থাকে সেই পদ্ধতিৰ প্ৰত্যেকজন শিক্ষকো একে নহয় কিছুমানৰ কিছুমান শিক্ষকৰ শিক্ষা প্ৰদান কৰা পদ্ধতি অতি সুক্ষ্ম আৰু কিছুমানৰ শিক্ষা প্ৰদান কৰা পদ্ধতি জটিল যাৰ ফলত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যিকোনো বিষয়বস্তু বুদ্ধগম্য কৰাত বিশেষ অসুবিধা সন্মুখীন হয় কাৰণ সকলো ছাত্ৰ ছাত্ৰীৰ বুজি পোৱা ক্ষমতাও একে নাথাকে সেইকাৰণে তেওঁলোকক যদি খৰচী মাৰি শিকোৱা যায় তেতিয়াহে বুজি পায় আৰু কি স্কুলবিলাকত আজিকালি কি হৈছে তেওঁলো প্ৰত্যেকগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে শিক্ষা প্ৰদানত নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে যিখিনি শিক্ষা প্ৰদান কৰিব লাগে খুব তাকৰীয়াভাৱে সেই কৰা যেন অনুভৱ হয় যাৰ ফলত ল'ৰা ছোৱালীয়ে স্কুলতকৈ প্ৰাইভেট টিউশ্যনৰ ওপৰত বেছি গুৰুত্ব দিব লগা হয় আৰু প্ৰাইভেট টিউশ্যনত কি হয় আপোনাৰ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যিকোনো বিষয়বস্তুৰ ওপৰত খুৰচী মাৰি তেওঁলোকে শিক্ষা আহৰণ কৰিবলৈ সক্ষম হয় সেয়েহে প্ৰাইভেট টিউশ্যনটো বৰ্তমান সময়ত অতি প্ৰয়োজনীয় হৈ পৰিছে কাৰণ অকল স্কুলত নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰতহে শিক্ষা প্ৰদান কৰা হয় কিন্তু প্ৰাইভেট টিউশ্যনত কি হয় নিৰ্দিষ্ট বিষয়ৰ লগত সংগতি ৰাখি অন্যান্য কিছুমান বিষয়েও মানে পাঠ্যক্ৰমৰ লগত সংলগ্ন কৰি তেওঁলোকক শিকোৱা যায় যাতে প্ৰশ্ননৰ উত্তৰ এটা অন্য প্ৰকাৰেও উপস্থাপন যাতে তেওঁলোকে কৰিব পাৰে বা বহি প্ৰশ্ন কাকতৰ উত্তৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে মানে প্ৰত্যেকটো প্ৰশ্নই যাতে তেওঁলোকে নিখুঁটভাৱে বা শুদ্ধভাৱে তেওঁলোকে যাতে লিখিবলৈ সক্ষম হয় সেইকাৰণে প্ৰাইভেট টিউশ্যন এটা অতি প্ৰয়োজনীয় হৈ পৰিছে প্ৰাইভেট টিউশ্যন নহ'লে বহুত ছাত্ৰ ছাত্ৰীয়ে আজিকালি ৰিজাল্ট বেয়াই হ'ল হয় কাৰণ প্ৰত্যেকখন শিক্ষানুষ্ঠানে মই আগতেও কৈছোঁ যে প্ৰত্যেকখন শিক্ষানুষ্ঠানেই শিক্ষা প্ৰদানৰ ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ড দেখুৱাব নোৱাৰে বা প্ৰত্যেক শিক্ষক বা শিক্ষয়িত্ৰীয়ে এই ক্ষেত্ৰত কিছু কিছু ক্ষেত্ৰত তেওঁলোকৰ কি হয় শিক্ষা প্ৰদান খে প্ৰদানৰ ক্ষেত্ৰত তেওঁলোক দুৰ্বল আৰু প্ৰাইভেট টিউচন নাথাকিলে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে সেই বিষয়বস্তুৰ ওপৰত সাময়িক জ্ঞান কিছুমানো তেওঁলোকৰ নোহোৱা হৈ যায় তেওঁলোকে স্কুলত আহিব লাগে আহে যাব লাগে যায় পাঠ্যক্ৰমত কি কল কি নকয় তেওঁলোকে কিছুমান ক্ষেত্ৰত বুজিয়ে নাপায় যাৰ ফলত তেওঁলোকৰ মানে প্ৰাইভেট টিউচনৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষ ভাৱে তেওঁলোকে প্ৰাইভেট টিউশ্যন ল'বলৈ বাধ্য হয় কাৰণ স্কুলৰ শিক্ষাই এহ তেওঁলোকক মানে পৰীক্ষা এটা দি পাছ কৰাত সফল নহ'বও পাৰে সেয়েহে প্ৰাইভেট টিউচন অতি প্ৰয়োজনীয় হিচাপেই বৰ্তমান পৰিগণিত হৈ আহিছে কাৰণ প্ৰত্যেকখন স্কুলই প্ৰত্যেক শিক্ষক শিক্ষয়িত্ৰীয়ে একে মানদণ্ডৰ নহয় কিছুমান তেওঁলোকৰ শিক্ষাগত মানদণ্ডত উন্নত কিছুমানৰ অতি নিম্ন আৰু সেয়েহে প্ৰাইভেট টিউচনে কি কৰে এজন ভাল শিক্ষক প্ৰত্যেক ছাত্ৰ ছাত্ৰী অভিভাৱকে এজন ভাল শিক্ষক বিচাৰি তেওঁলোকৰ ওচৰত টিউচন দি যাতে ভৱিষ্যতে তেওঁলোকে যিকোনো পৰীক্ষাতে উত্তীৰ্ণ হ'ব পাৰে তাৰ কাৰণে প্ৰাইভেট টিউচনৰ অতি প্ৰয়োজন এনেদৰেই প্ৰাইভেট টিউচনে আমাৰ সমাজত এক বিশেষ ভূমিকা আহৰণ কৰি আহিছে